হয় মই পোহনীয়া জন্তু খুবেই ভাল পাওঁ যিহেতু আমাৰ ঘৰত গৰু ছাগলী কুকুৰা হাঁহ মেকুৰী কুকুৰ সকলোবোৰ আছে আৰু সিহঁতবোৰ মোৰ খুব প্ৰিয় মই সিহঁতক খুব সুন্দৰকৈ যত্ন লওঁ আৰু বিশেষকৈ ক'বলৈ গ'লে মোৰ আমাৰ ঘৰত থকা কুকুৰকেইটা বহুত প্ৰিয় মই যদি ক'ৰবাৰ পৰা আহোঁ তিতিয়া সিহঁতে দূৰৰ পৰা যেতিয়া মোক দেখে তেতিয়া মোৰ ওচৰলৈ দৌৰি যায় আৰু মোক আগবঢ়াই লৈ আহেগৈ আৰু কুঁ কুঁ কা কা কৰে যাতে মই সিহঁতক মৰম নকৰালৈকে সিহঁতে সেই তেনেদৰে চেলেকি থাকে কিবা কৰি থাকে আৰু সিহঁতে ঘৰখন খুব সুন্দৰকৈ চাই থাকে আৰু যেতিয়া আমি ক'ৰবালৈ যাব লগা হ'লে নহ'লে কেতিয়াবা ৰাতি ৰাতি যিহেতু যি টি বস্তু সিহঁতে দেখেও আৰু মানুহ দুনুহ কোনোবা আহিলেও সিহঁতে ভুকে মানে জাননী দিয়ে আৰু সেইদৰে যেতিয়া ছাগলীকেইটা পথাৰত চৰি থাকে তেতিয়া বেলেগ কুকুৰ যদি আহে আৰু বেলেগ কিবা বস্তুও যদি আহে সিহঁতে ঘৰৰ পৰা ভুকি ভুকি গৈ কুকুৰকেইটা খেদে আৰু আমাৰ ছাগলীকেইটা একেলগ কৰি খেদি লৈ আহে যেনেকৈ মানে সিহঁতক যেন আমি সেইবোৰ শিকাইহে পঠাইছোঁ তেনেদৰে সিহঁতে কিছুমান আচৰণ কৰে আৰু সিহঁতে কিছুমান বুজিও পায় চাগে তেনেকৈ আৰু সেইদৰে মেকুৰীটো মেকুৰীটো খুব মোৰ প্ৰিয় সিহঁতে কেতিয়াবা মানে কুকুৰকেইটাই হওক মেকুৰীকেইটাই হওক যেতিয়া আজৰি সময়ত মই অকলে থাকোঁ বা আজৰি সময়ত সিহঁতৰ লগতে মই ব্যস্ত হৈ থাকোঁ আৰু সেইদৰে মোৰ ছাগলীকেইজনীও প্ৰিয় ছাগলী আমাৰ ঘৰত এতিয়া দহটা আছে আৰু সিহঁতৰো মই খুব সুন্দৰকৈ যত্ন লওঁ সেইদৰে আমাৰ ঘৰত গৰুও পাঁচটা আছে পাঁচ গৰু ধৰক পাঁচ চেঁউৰী তিনিজনী আৰু দমৰা আৰু গাই গৰু এজনী গাই গৰু জনীয়ে আমাক এতিয়া বৰ্তমান গাখীৰো দি আছে আৰু সেইদৰে হাঁহ কুকুৰাকেইটা হাঁহ কুকুৰাকেইটা আমি সিহঁতকো খুব সুন্দৰকৈ যত্ন লওঁ মা হওক মই হওক আৰু যিহেতু সিহঁতক আমি কেতিয়াবা বেচিব লগাও হয় নিজৰ উপাৰ্জন হিচাপে আৰু যিহে যত্নতো লওঁৱেই কিন্তু কেতিয়াবা উপাৰ্জন হিচাপে হাঁহ কুকুৰাৰ পৰা কণীকেইটা আৰু গাখীৰকণ কেতিয়াবা বেচিব লগাও হয় আৰু সেইদৰে ছাগলীকেইটা ছাগলীকেইটা যেতিয়া বেছি হয় বা কেতিয়াবা বিশেষ অসুবিধা হয় তেতিয়া সিহঁতকো উপাৰ্জন হিচাপে বেচিব লগা হয় তেনেদৰে সকলোবোৰ সকলোবোৰ আমি সকলোবোৰৰ লগতে মিল খাই আছোঁ আৰু তেনেদৰে মই আমি ইটোৰ লগত সিটো জড়িত